অঁ গগৈ ষ্ট'ৰ হয়নে অঁ মোক ফেন এখন লাগিছিলে অঁ দোকানত আছে এই মানে ষ্টেণ্ড ফেন এখনত কিমান বাৰু অঁ অ'ৰিয়েণ্টটো লাগিছিলে ইমান বেছি হ'লনে আজিকালি আগতেতো দুহেজাৰতে পায় আমি আগতে লৈছোঁ নহয় বেছি দাম কৈছে দেখোন আৰু ল'বলগীয়া আছে বস্তুকেইটামান আগতেটো লৈয়ে থাকোঁ তাৰপৰা চিনি নাই পোৱা জানো অঁ আৰু অলপমান কমাওক আৰু অঁ কিমানমান পাৰিব

এশ টকাহে কমাব হয় বাৰু বাঢ়িলে তথাপিও আৰু অলপ কমাব পাৰে নহয় আৰু এশমান

অঁ আৰু এটা বস্তু ল'ম বুলি ভাবিছিলোঁ আৰু ফ্ৰিজ এটা লাগিছিলে ফ্ৰিজ লোৱা দাম কেনেকৈ অঁ মোক পোন্ধৰ হেজাৰমানৰ ভিতৰত হ'লে হ'ব

অঁ অঁ অঁ তাকে যাব লাগিব এদিন আৰু কি কি বস্তু আছে দোকানত ধেই আনি থাকে নতুন আকৌ হেৰি আছেনে ৱাচিং মেচিন অঁ সব আছে হ'ব বাৰু